অই শুনচোন কালি এখন শাৰী কিনি আনিছিলোঁ ভাল বুলি ভাবি পেলাই ঘৰত আনি চালোঁ একদম বেয়া বুইছনে লচ হৈ গ'ল বহুত